হেল্ল' ভাইটি কাৰেণ্টটো দিয়া আকৌ কাৰেণ্টটো তোমালোকে নিদিলে কেনেকৈ হ'ব আমাৰ খানা এটা পাতিছোঁ কাৰেণ্টটো কাটি দিয়া নহয় বৰষুণ দিলেই তোমালোকে কাৰেণ্টটো কাটি দিয়া এতিয়া কাৰেণ্টটো দিয়া আকৌ মানুহ আহিয়ে আছে এতিয়া কেনেকৈ খানাটো খাব এতিয়া মানুহ ইফালে সিফালে বহিব লাগে এতিয়া ঘৰৰ সৰু সৰু সৰু সুৰা কি কয় ইফালে সিফালে মানুহবোৰ বহি থাকিলেতো ইটোৱে সিটোক নেদেখা হ'ব তোমালোকে কাৰেণ্টটো দি দিয়া আকৌ